অঁ আজি মই তোমালোকৰ হোটেললৈ আহিছিলোঁ কি ক'ত বনাইছা দিয়া মাছ মাংস কি মাছ বনাইছা কি আছে কি নাই মই বহুত ভোকত আহিছোঁ অৰুণোদয় পইচাও উলিয়াম বুলি আহিলোঁ বেংকলৈ ভোক লাগিছে সেইকাৰণে তোমালোকৰ হোটেললৈ আহিলোঁ কি আছে এতিয়া মোক দিয়া ৰৌ আছেনে বাহু আছেনে চিতল আছেনে খাহীয়েইনে মাংস ব্ৰইলাৰনে কি আছে মই বুঢ়া মানুহ অকমান ভাল চাই দিবা খাদ্যটো ভাল হ'লে মানে ভাল লাগে আৰু আৰু পইচা পাতি অকমান কমাই ল'বা দেখিছাইতো মোক বুঢ়া মানুহ